হেল্ল' হেল্ল' মই আমেৰিকাপৰাই কৈছোঁ মই পল্ললী হাজৰিকাই কৈছোঁ মই মানে অসমলৈ যাম বুলি ভাবিছোঁ অঁ মানে অসমৰ বিষয়ে মই মানে গৈ নাই পোৱা নাই একো অসম এইটো কাৰণে নাজানো মানে অসমৰ বিষয়ে আপুনিটো চব জানে অঁ কি কি বিহু পাতে মানে কি কি হয় মানে ফেষ্টিভেলবিলাক আমিতো নাজানো নাই সেইটো কাৰণে আমি ফুৰিবলৈ যাম বুলি ভাবিছোঁ আপুনি মানে কি কি পাতে আপুনি কওকচোন তাত কেনেকুৱা মানে কি হয় অঁ অঁ কি কি বিহু পাতে অঁ মাঘৰ বিহুত কি কৰা হয় অঁ অঁ অঁ অঁ অঁ অঁ অঁ সেইবিলাক কৰা হয় ন অঁ আৰু অঁ

অঁ বহাগ বিহুত কি কৰা হয় বাৰু মানে নাজানো নাই নিয়মবিলাক কেনেকৈ কৰে চাবলৈ যাম বুলি ভাবিছোঁহে

অঁ অঁ অঁ আকৌ

অঁ সেইটো বুলি কয় গৰু গা ধোৱাটো অঁ অঁ অঁ অঁ অঁ মানুহ বিহুত কি কৰা হয় অঁ অঁ অঁ অঁ অঁ অঁ আৰু ঘৰ অঁ অঁ আৰু ঘৰে ঘৰে হুঁচৰিও গাই চাগৈ অঁ মই মই টিভিত দেখিছোঁ আৰু দেখিছোঁ কিন্তু এতিয়ালৈকে দেখা নাই যে সেইটো কাৰণে যাম বুলি ভাবিছোঁ আৰু কি বিহু হয় বাৰু হয় আৰু পূজা পূজা কেনেকুৱা পতা হয় তাত অসমত

অঁ আৰু অঁ দুৰ্গাপূজাত মানে এইবিলাক চাকি বন্তি জ্বলোৱা হয় আৰু মানে পূজা এনেই চোৱা হয় আৰু অঁ অঁ সেইবিলাক হয় ন অঁ অঁ আৰু অঁ অঁ মই মই চাবলৈ যাম বাৰু দেই অঁ অঁ ঠিক আছে মই গ'লে আপোনালৈ ফোন কৰিম ঠিক আছে ৰাখিছোঁ এতিয়া অঁ অঁ অঁ অঁ ধন্যবাদ